বাইকত জাৰ্ণি কৰিবলৈ চবতকেৈ ডাঙৰ প্ৰব্লেম হ'ল ৰাস্তা আজিকালি চব হেৰি ৰাস্তা বনাই থকা হৈছে তো ক'ৰবাত জাৰ্ণি কৰাৰ আগতে গুগলত ছাৰ্জ কৰি লোৱাটো ভাল চব জেগাতে ফ'ৰ লেন বনোৱা হৈ গ'ল তো মই গুগলত ছাৰ্জ কৰি যোনটো ৰাস্তা ছেফ হয় সেই ৰাস্তাটোত জাৰ্ণি কৰোঁ ছেকেণ্ড হ'ল বাইকৰ কিবা প্ৰব্লেম মেকানিকেল যদি কিবা প্ৰব্লেম হয় বাইকৰ প্ৰায়খিনি কাম মই নিজেই শিকিয়ে লৈছোঁ পৰাপক্ষত মই নিজেই বনাই লওঁ এই তেনেকুৱা গুগ'লত ছাৰ্জ কৰিয়ে পাই যাওঁ বেয়া ৰাস্তাত নাযাওঁৱে পৰাপক্ষত তিনি নম্বৰ হ'ল আপোনাৰ ৱেডাৰৰ যদি কেতিয়াবা প্ৰব্লেম হৈ যায় সেইটো গুগলত ছাৰ্জ কৰিলে পোৱা যায় আজি ৱেডাৰ কেনেকুৱা পাছবেলা কেনেকুৱা আগবেলা কেনেকুৱা থাকিব পাছবেলা কেনেকুৱা থাকিব তো সেইটো লৈ পেলাইও কোনো প্ৰব্লেম নহয় এই চাৰ্জ কৰিলেই চব গম পোৱা যায়